হেল্ল' খুড়ী অঁ বহুদিনৰ মুৰত ফোন কৰিলো দিয়ক অ হেৰি আৰু বাকী খবৰ ভালে আছেনে অ বাকী ঘৰৰ মানুহ ভালে আছে খুড়াহঁত অ আছোঁ ময়ো আছোঁ আৰু কিবা কৰি অ ভণ্টিহঁত ভালে আছে অঁ অঁ ময়ো আছোঁ ৰ'ব এইবাৰ ৰাসো আহিল না অ সেইতো ৰাসত ঘৰৰ ফালে যাম এতিয়াতো আৰু এ চাকৰিৰ কাৰণে এতিয়া যাবও পাৰা নাই বহুত সময়ো নোপোৱা হৈছোঁ না গতিকে চাওঁ ৰ'বচোন গেলি একেলগে লগ হৈ ফেলে একবাৰ চাব পালে ভাল আছিল না কি

অ হেইটো হেৰি কি বুলি কয় কে এতিয়া মই ৰাসত গ'লে ধৰি লওক ৰবিবাৰেতো এতিয়াতো পৰহি মানে গতিকে ৰবিবাৰে যাম বুলি ভাবিছোঁ আপোনালোকেতো বিজি সেইদিনা কিবা বেলেগ হেৰিতো নকৰে তাৰমানে একেলগে গেলো হয় অ তাকেতো ভাবিছোঁ হেৰি বাকী গাড়ীও এটা ঠিক কৰিব লাগিছিল নহয় অলপ দূৰো হয় নহয় এতিয়া অলপ বহুত কেইজন মানুহ যামতো অঁ তাকেতো চাবচোন আপনি গাড়ী এখন ঠিক কৰি কৰিব মই যাই আছোঁ তাৰমানে ধৰি লওক যাম আৰু তাৰমানে মই লগ অলপ দীপৰিয়া দুপৰীয়াকৈ যাম ধৰি লওক ভাটিবেলা গুছি যাম গতিকে আপনালোকে ঠিক কৰি থ'ব গাড়ী চাৰি এতিয়া অলপ দিনে পোহৰে গেলি এনে ভালো হয় কিন্তু এতিয়া মোৰো আৰু কৰ্ম ব্যস্ততাৰ কাৰণে যাবা নোৱাৰো না গতিকে এ ৰাতিয়ে যাব লাগিব দিয়ক উপায়তো নাই মানুহো বহুত হয় দিয়কচোন সেইটোও হয় তাকেতো থিয়েটাৰ চাব নেকি ৰাসত থিয়েটাৰ চাব নেকি ৰাসত অঁ অঁ তাকেতো হেঙুল থিয়েটাৰ চাম দিয়ক

তাকেতো ৰ'ব মই অঁ দিয়ক তে হ'ব দিয়ক মই ৰ'ব হেৰি আৰু কি বুলি কয় আৰু ভণ্টিহঁত যাবনা অ' অ' অ' খুড়া খুড়াকো ক'বচোন তাৰমানে একেলগে যাম খুড়াহঁতৰো কথা আছে অঁ অঁ টেম্পু এখন ভাড়া কৰি ল'ম দিয়ক গোটেইকইটা যাব পাৰাকৈ দিয়ক তে হ'ব দিয়ক সেয়ে বাকী ভালে আছেনে দিয়ক